অসমৰ জলপ্ৰপাত বুলি ক'লে অসমখন এখন প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আমাৰ অসম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ প্ৰাকৃতিক ভাৱে চহকী অসম জলপ্ৰপাতৰ কথা ক'লে অসমত

অন্তৰ্গত বাসুদেৱ থানলৈ যোৱা যোৱাৰ পথত

অসমৰ আন প্ৰাকৃতিক সৌন্দৰ্যৰ কথা ক'বলৈ গ'লে আপুনি চিৰিয়াখানাৰ ঠাইলৈ আমি গৈছিলোঁ চিৰিয়াখানাত আমি বহুবাৰ গৈছোঁ

চালে চকুৰ আৰু প্ৰাকৃতিক সৌন্দৰ্য অসমত আছে অসমৰ চাহ বাগানবিলাকৰ আপুনি চাহ বাগান বুলি কওঁতে অসমৰ শিৱসাগৰত আছে

বিভিন্ন জাগাত তেনে বিভিন্ন ঠাইত তেনেকুৱা ধৰণৰ অৰণ্যৰে ভৰপূৰ অঞ্চল আছে

যিবোৰ উদ্যান বুলি ক'বলৈ যাওঁতে মানস ৰাষ্ট্ৰীয় উদ্যান আছে ওৰাং ওৰাং আছে দীপৰ বিলৰ কথা ক'ব পাৰোঁ কাজিৰঙাৰ কথা ক'ব পাৰোঁ

অসমত

পৰিদৰ্শন কৰা পৰিদৰ্শকে অসমৰ হাফলঙক স্কটলেণ্ড আখ্যা দিছে

আৰু বিভিন্ন ধৰণৰ এনে ঠাই আছে যিবোৰ সামাজিকভাৱে চকুত পৰা নাই

সেইবোৰ সেই ঠাইবিলাকক আমি সংৰক্ষণ কৰি ৰখাটো আমাৰ কৰ্তব্য